হয়

আৰু কিবা আৰু কিবা তাৰ কৰিব পৰা যায় নেকি আৰু বেলেগ

অ অ ঠিক আছে বাৰু হ'ব অ অ